বেছিভাগ মোৰ ফুলনিখনত পখিলা মই দেখিব পাওঁ বিভিন্ন প্ৰকাৰৰ পখিলা ৰং বিৰঙী আৰু তাৰ উপৰিও সৰু সৰু চৰাই চিৰিকটিয়েও আহে ফুলৰ মৌ খাবলৈ আৰু